সাংস্কৃতিক ঐতিহ্য বুলি ক'বলৈ গ'লে অসমীয়া সংস্কৃতি অতি বহল অসমত বিভিন্ন ধৰণৰ জাতি জনজাতি লগ হৈ একেলগে বসবাস কৰে ত' সেয়েহে বিভিন্ন ধৰণৰ জাতি জনজাতিৰ নিজা নিজা সংস্কৃতিবিলাক আছে সমূহ অসমৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা সংৰক্ষণ কৰিবলৈ আমি আমাৰ নিজৰ নিজৰ জাতীয় উৎসৱসমূহ বা নিজৰ নিজৰ ৰীতি নীতি এইবিলাক আমি বজাই ৰাখিব লাগে স সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱত আমাৰ আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে নিজৰ সংস্কৃতিক পাহৰি পশ্চিমীয়া সংস্কৃতিৰ গ্ৰাসত পৰিবলৈ লৈছে তেনেস্থলত মোৰ পৰামৰ্শ হৈছে যে আমি নিজৰটো যাতে কেতিয়াও নাপাহৰোঁ যেনে অসমৰ জাতীয় উৎসৱ হৈছে বিহু অসমীয়াসকলে নিজৰ জাতীয় উৎসৱৰ মৰ্যাদা সযতনে ৰাখিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে আমাৰ নিজৰ জাতীয় সত্বা বাচি থাকিব অন্যথা অসমীয়া জাতি বুলি ক'বলৈ বিশ্ব দৰবাৰত কোনো অস্তিত্বই নোহোৱা হৈ যাব সেয়েহে আমি উঠি অহা প্ৰজন্মক সদায় নিজৰ জাতীয় ৰীতি নীতিসমূহ নিজৰ উৎসৱসমূহৰ বিষয়ে ভালদৰে অৱগত কৰাব লাগে বা ইয়াক কেনে ধৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ কেনে ধৰণে আমি ইয়াক বজাই ৰাখিব পাৰোঁ যাতে আমি আমাৰ নিজৰ জাতীয় ঐতিহ্যখিনি চিৰন্তৰভাৱে বোৱাই লৈ যাব পাৰোঁ আজিকালি দেখা গৈছে যে মানুহে নিজৰখিনি পাহৰি বেলেগৰখিনিহে আয়ত্ব কৰিবলৈ লয় যেনে আজিকালিৰ ল'ৰা ছোৱালীয়ে বিহু কেনেকে নাচিব লাগে বহুতে হয়তো নাজানে তেনেস্থলত চৰকাৰে গুৰুত্ব দিয়া উচিত যে আমাৰ নিজৰ থলুৱা যিখিনি সংস্কৃতি আছে যিখিনি নৃত্য বা গান যেনে লোক গোৱালপৰীয়া লোকগীত বিহু নৃত্য আইনাম বিয়ানাম এইসমূহ সংস্কৃতিক যাতে জীৱন্ত কৰি ৰাখিব পাৰে তাৰ কাৰণে গুৰুত্ব দিয়া উচিত স্কুল কলেজসমূহ বিলাকত বিভিন্ন ধৰণৰ সংগঠন সৃষ্টি কৰিব পাৰি যি যাৰ দ্বাৰা আইনাম বিয়ানাম ভোৰতাল নৃত্য বা তেনেধৰণৰ যিখিনি আমাৰ আপুৰুগীয়া সম্পদ আছে যিবিলাক আমাৰ মহাপুৰুষ দুজনাই গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুজনাই দি থৈ গৈছিল যেনে ধৰক যেনে ধৰণৰ বৰগীত লোকগীত সেইবিলাক যাতে আমি এতিয়াও চৰ্চা কৰি থাকোঁ এই এইবিলাকৰ বিষয়ে যাতে ল'ৰা ছোৱালী বিলাকে গম পায় তাৰ কাৰণে আমি গুৰুত্ব দিয়া উচিত তেনে তেনে কৰিলে আমাৰ সংস্কৃতিৰ সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণ কৰিব পৰা যাব আৰু সাংস্কৃতিক দিশসমূহত সকলো ল'ৰা ছোৱালীকে উদগনি জগোৱাটো উচিত যাতে সকলোৱে এই সংস্কৃতিৰ সমলসমূহৰ বিষয়ে ভালদৰে অৱগত হয় আৰু জাতিৰ সাংস্কৃতিক ঐতিহ্য আমি সংৰক্ষণ কৰিবলৈ সকলোৱে উঠি পৰি লাগে